আমাৰ অসম ৰাজ্যত জন জনসংখ্যা অধিক হেৰি হৈছে কামৰূপ জিলা আৰু ইয়াত জনসংখ্যা বেছি থকা ঠাইবোৰত ইতিবাচক হেৰিবোৰ হ'ল জন জনবহুল ঠাইসমূহত মানে মানে শিক্ষানুষ্ঠান আৰু চিকিৎসালয় এইবোৰ বহুত শিক্ষানুষ্ঠান চিকিৎসালয় অন্যান্য বহুত সা সুবিধা পোৱা যায়

সেইবিলাক হৈছে ইতিবাচক তাৰোপৰি জনবহুল ঠাইবিলাকত যাতায়তৰ মানে ব্যৱস্থাও খুব ভাল বহুত সুবিধা তাতে পায় শিক্ষানুষ্ঠান বা বহুত মানে অন্যান্য বহুত যাৱতীয় বহুত সুবিধা তাতে পায় শিক্ষানুষ্ঠান হেৰি হয় শিক্ষানুষ্ঠান চিকিৎসালয় তাৰোপৰি যে যাতায়ত ব্যৱস্থাও খুব ভাল হয় জনবহুল কাৰণে আৰু তাতে ব্যৱসায় বাণিজ্যটোত ব্যৱসায় বাণিজ্য মানে বেছ সুবিধা আৰু বেছ প্ৰসাৰ হয় মানুহৰ উপাৰ্জন উপাৰ্জনৰ এটা মানে উপাৰ্জনৰ উৎসটো খুব ভাল হয় মানুহে কিবা এটা উপাৰ্জন কৰিব পাৰে কিন্তু কিছুমান অসুবিধাও নথকা নহয় অসুবিধাও আছে তাতে নেতিবাচক হেৰিও আছে সেইবিলাক হৈছে এই গাড়ী ঘোঁৰাৰ বিশেষকৈ এই যান বাহনৰ অধিক যান বাহন হোৱাৰ কাৰণে তাতে প্ৰদূষণ বেছি তাৰপৰা ইঠাইৰপৰা সিঠাইলৈ যাওঁতে বহুত মানে অহা যোৱাত বহুত গাড়ী যান বাহন আবদ্ধ হৈ থাক আবদ্ধ হৈ থাকে যাৰ কাৰণে নিৰ্দিষ্ট ঠাইখিনি পোৱাত পলম হয় আৰু সৰু জনবহুল ঠাইবিলাকৰ আৰু এটা নেতিবাচক দিশ হ'ল

ইয়াত প্ৰদূষণটো বেছি হয় যিহেতু জনসংখ্যা বহুত বেছি মানে সেইকাৰণে তাতে জাবৰ মানে জনসাধাৰণে ব্যৱহাৰ কৰা জাবৰ জোঁথৰ তাৰপাছত যান বাহনৰ ধোঁৱা তাৰোপৰি পানী অন্যান্য বহুত কাৰণত প্ৰদূষণটো জনবহুল ঠাইত বেছি আৰু কিছুমান ইতিবাচক দিশো আছে নোহোৱা নহয় এই ভাল ভাল ডাঙৰ ডাঙৰ কি কয় শিক্ষানুষ্ঠান থকা কাৰণে তাতে শিক্ষাটো লোৱাৰ কাৰণে সুবিধা হয় আৰু সৰু ঠাই মানে সুবিধা হয় আৰু সৰু ঠাইত এটা বস্তু মানে যেনেকে আমি খুব সহজলভ্য তাতে কিন্তু ইমান সহজলভ্য নহয় আৰু জনবহুল হোৱা কাৰণে কি কয় তেওঁলোকে মানে যি তেওঁলোকে য'ত থাকে সেই ঠাইবোৰ অলপ ঠেক আহল বহল নহয় তাৰোপৰি আৰু নলা নৰ্দমা বেছি থকাৰ কাৰণে জনবহুল ঠাইবিলাকত খুব লেতেৰা হয় যিটো নেকি জনসংখ্যা মানে সৰু জনসংখ্যা কম থকাবিলাকত সেইটো নহয় পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে কিন্তু জনবহুল ঠাইবিলাকত মানুহৰ হেৰিটো বেছি মানুহৰ বাসস্থান বেছি কাৰণে খুব লেতেৰা মানে প্ৰদূষণ খুব বেছি হয়

কিন্তু এটা কথা জনবহুল ঠাইবিলাকত উন্নত মানৰ চিকিৎসালয় থকাৰ কাৰণে তাৰ জনবহুল চহৰৰ মানুহে জনবহুল

চহৰত খুব সোনকালে মানে তাৰ মানুহখিনিয়ে সোনকালে চিকিৎসা সেৱাটো ল'ব পাৰে তেনেকৈ বহুত ইতিবাচক আৰু নেতিবাচক দিশ আছে বিশেষকৈ ব্যৱসায় বাণিজ্যত ইতিবাচক প্ৰভাৱটো ব্যৱসায় বাণিজ্যত বেছি ভাল হয় আৰু মানুহখিনি বহুত মানে উপাৰ্জনৰ ক্ষেত্ৰত বহুতখিনি সকাহ পায় মানে পথ পায়